হয় মই ঘৰতে আছোঁ ক' আমি এফালে যোৱা কথা আছিলে এটা তই যাবি নেকি অ গম পাইছোঁ অ মই যাম বুলি ভাবিছিলোঁ তই কিহত যাবি

বাইকত কোনোবা আছে নেকি লগত অ অকণমান আগবাঢ়ি আহিব পাৰিবি নি মই ঘৰত পাৰমিছন ললোঁ যাম মই মোৰ বাইকখন মানে কি ষ্টাৰ্ট হোৱা নাই মানে এই কি কিবা প্ৰব্লেম এটা দি আছে ঠিক আছে তই আহ আকৌ ও ও গম পাইছোঁ মই গৈ আছোঁ মই যাম মই যোৱাতো যাম মই যাম বাৰু মই আগবাঢ়ি গৈ আছোঁ তাৰ পৰা হেৰি নহয় শুন আকৌ মোক ঘৰ পৰা আনিব নালাগে তই মোক ঘৰত গালি নাপাৰে বাৰু মই আৰু যাম তাৰ পৰা ৰহ আকৌ তাৰ পৰা শুন আকৌ সেইবিলাক সেইবিলাক পিছৰ কথা আছে নে কি তোৰ ভাগৰ

এই সেইটো নহয় মানে মই বহুত দিন মানে গাহৰি খোৱা নাই অ' কথাটো শুনিছ নাই গাহৰি অকণমান খাবলৈ মন আছে মানে মোৰ সঁচা কথা কৈছোঁ আৰু অ যাম মই মই আহিয়ে আছোঁ বাৰু সেইটো হ'ব মোৰ মানে তই আহ তাৰ পৰা শুন মোৰ পইচা মোৰ গুৰিত বেছি নাই মানে মোৰ দুশ তিনিশমান ওলাব বাৰু গাহৰি অকণমান খাম কিন্তু য'ত নহওক ফুচকা খাম হ'ব বাৰু যোৱাবাৰ তোক অকণমান মইও বেয়া পাই আছোঁ যোৱাবাৰ এষাৰ ক'লে ময়ো গম পাইছোঁ ময়ো ম মই হেৰিয়ে আমাৰ বিনয়ে ক'লতহে মই গম পাইছোঁ তোক যে বুঢ়াই যোৱাবাৰ এনেকৈ ক'লে বুলি মই নাজানো ন হ'ব মই গৈছোঁ বাৰু তাৰ পৰা শুন আকৌ মই গৈ আছোঁ বাৰু তাৰ পৰা হেৰি শুন তাৰ পৰা ভাতটো পেহী ঘৰতে ভাতটো বনাই দিবলে ক' তেতিয়া গাহৰি ছিয়'ৰতো অ গৈ আছোঁ বাৰু আৰু জুবিন দা ৰহ শুন আকৌ জুবিন দা প্ৰ'গেমটো দেৰি হ'ব অ অ তই ময়ে নহ'লে পুটুককেনে তোৰ বাইকখন আছে নহয় তই হেলমেটটো লৈ আহিছ নে কি তেতিয়াহ'লে মোৰ হেলমেট নিনিলেও হ'ব তই মই প্ৰথমতে পহুমৰা পৰা আহিমগৈ তেতিয়াহ'লে ভাত ভাত পানী খাই যাম পহুমৰা পৰা আহিম এই পহুমৰাত মানে কি হেই মোৰ লগৰ এটাৰ ৰুম নতুনকৈ ৰুম লৈছে সি বহুত দিনৰ পৰা মাতি আছিলে মানে পুটুককেনে লগটো ইনেই আৰু জাষ্ট যাম আৰু আহিম আৰু লগটো কৰি আহিম ও ও ঠিক আছে সিও অহা কথা আছে তেহেঁতৰ বাইক চাইক আছে বাৰু গম পাইছোঁ নহয় সিও মানে হেৰি প পগেম চাবলৈ সিও আহিব তাৰ পৰা হেৰি মাতিছে মানে বোলে সি মানে কি সি বিশেষকৈ লখিমপুৰখন চিনি নাপায় যে তাৰ পৰা হেৰি বোলে অকণমান আগবাঢ়ি আহিবি ঠিক আছে ঠিক আছে হ'ব মই ৰাস্তাতে আছোঁ আহ